হেল্ল' মই ধৰিত্ৰীয়ে কৈ আছোঁ এই বাছ ষ্টেণ্ডত টিকেট টিকেট হ'ব নেকি বাৰু মই গুৱাহাটীলৈকে যাম বুলি ভাবিছোঁ মোৰ দুজন আছে তাৰে দুটা টিকেট কৰি দিব লাগিছিলে অলপ কম দামতে আৰু চিট ভাল আগ আগপিনে হোৱাকেৈ

অঁ আৰু কেতিয়া আহিব বাছখন মোৰ তিনিআলি অঁ মই ইয়াতে ৰখি থাকিম অঁ আৰু বাটত খোৱা বোৱা কাৰণে

অঁ ঠিক আছে অঁ চিটকেইটা অলপ ভাল চাই দিব আগ ছাইডে চিটকেইটা ভাল চাই দিব অঁ